অঁ হয় মই মোৰ সন্তানৰ জন্মৰ ৰেকৰ্ডত নামটো ভুলকৈ আহিলে ইয়াৰ ফলত মই বিভিন্ন সমস্যাত পৰিব লগা হ'ল তাৰ কাৰণে মই প্ৰথমতে মই আমাৰ মই যিহেতু মোৰ সন্তানটো প্ৰাইভেট হস্পিতেলত জন্ম আৰু সেইবাবে মই প্ৰাইভেট হস্পিতেলৰ কৰ্তৃপক্ষক মই সকলোখিনি ডাটা শুদ্ধকৈ দিছিলোঁ যিয়ে নহওক নামটো শুদ্ধকৈ ক'বলৈ হ'লে মই প্ৰথমতে অঁ মোৰ যিখন আমাৰ ডিষ্ট্ৰিক্টৰ জিলা আমাৰ অফিচ আছে শিশুৰ নাম পঞ্জীয়ন কৰা জন্ম মৃত্যু পঞ্জীয়ন যিটো অফিচত হয় তাত মই গ'লোঁ আৰু খুব বিনম্ৰ হৈ মই মোৰ কাৰ্যালয়ৰ অফিচাৰজনক লগ ধৰি কথাখিনি বুজাই ক'লোঁ আৰু মোৰ যিখিনি বাৰ্থচা বা জন্মৰ যিখিনি আমাৰ ডিছচাৰ্জৰ সময়ত যিখিনি প্ৰমাণপত্ৰ হস্পিতাল কৰ্তৃপক্ষৰ পা পাইছিলোঁ আটাইখিনি মই ধুনীয়াকৈ ফটোষ্টে'ট কৰি লৈ গ'লোঁ তাত দেখুৱাই দিলোঁ দেখুৱাই দি ক'লোঁ যে আচলতে মোৰ সন্তানৰ জন্মৰ ৰেকৰ্ডত চিকিৎসালয়ৰ নামটো ভুলকৈ তালিকাভুক্ত কৰা হৈছে আৰু সঠিক নামটোক মই পাব বিচাৰোঁ আৰু মোক অকণমান সহায় কৰি দিব লাগে আৰু মোৰ অনুৰোধৰ কথাখিনি তেওঁ মোৰ বিনম্ৰতাৰ সৈতে মই অনুৰোধ যিটো কৰিলোঁ তেওঁলোকে খুব ভাল পালে আৰু মোৰ সহায় কৰি তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিলে